হাঁহ কুকুৰা ভেকচিনৰ স্বাস্থ্যৰ কাৰণে ভেকচিন দিয়ে বুলি জানো বৈজ্ঞানিক পদ্ধতিত এই তাৰ ভিতৰতে আমাৰ ওচৰ পশু চিকিৎসালয়ৰপৰা জনামতে পোৱালিবিলাক জন্ম হোৱা সাতদিনৰ পিছত লগে লগে দুই তিনিদিনতে চকুত দৰৱ দিয়ে নাকত দিয়ে নাকত শুনা আমি প্ৰশিক্ষণবোৰত এনেই মানুহবোৰে কয় তাৰপিছত সপ্তাহত দিয়ে পোন্ধৰ দিনত দিয়ে এনেকৈ দিয়ে ভেকচিন ডাঙৰ ধৰক এবছৰ এমহীয়াবোৰক ভেকচিন দিয়ে দৰৱ খুৱাই এনেকুৱাকৈ খুৱাই মেলি আৰু ছমাহলৈকে দিয়ে ছমাহৰ পিছত বেজী ব্যৱহাৰ কৰে ৰাণীখেদক বা অন্যান্য ভিটামিনো খুৱায় এই ভেকচিনৰ ভেকচিন দিলে মানে ধৰক বস্তুটো শক্তিশালী হৈ থাকে বেমাৰ লগত যুঁজিবপৰা শক্তি থাকে বেমাৰ আজিকালিতো হৈয়ে আগতে আমাৰবোৰ হাঁহ কুকুৰা নহৈছিলে এতিয়াতো হয়ে হোৱা কাৰণেই এতিয়া বেজী দিবলগীয়া হয় বেজী হাঁহ কুকুাৰৰ গাত সাধাৰণতে হোৱা বেমাৰ জুপুকা মৰা হগা ধৰক চকুত পানীও ওলোৱা মূৰ মূৰটোহেঁত ফুলি যায় এনেকুৱাবোৰ হয় টোপনিয়াই থাকে এই এইবোৰ প্ৰতিষেধক বেজী আগতীয়াকৈ দিব লাগে কিন্তু আগতীয়াকৈ দিব পৰাখিনি বাচি যায় কিন্তু হ'লে দিলে একো লাভ নাই আৰু হ'লে দিলে বেছিকৈ হয়হে যিখিনি হয় সেইখিনি আঁতৰাই থ'ব লাগে বুলি কয় আৰু আমি আঁতৰাই থওঁ এনেকুৱাকৈ কৰিলে মানে কিছুমান বাচি যায় আৰু এই সনিয়মীয়াকৈ যদি বৈজ্ঞানিক পদ্ধতিক পুহিলে মানে ব্যৱস্থাপনাবোৰ হিচাপত ভেকচিন বা ভিটামিন বা দৰৱ এই এইবোৰ খোৱাই থাকিলে মানে হাঁহ কুকুৰা হাঁহবোৰ শক্তিশালী হয় স্বাস্থ্যৱান হয় সোনকালে বাঢ়ে ৰোগেও বৰকৈ হেঁচা মাৰি ধৰিব নোৱাৰে আৰু মানে এইবছৰ এই ভেকচিন দিয়া লাভটো সেইটোৱে আৰু এই মৃতকৰ সংখ্যাটো কম হয় বেমাৰ কমকৈ হয় ভেকচিন দিলে মানে আমাৰ পশু চিকিৎসালয়ত মাতে হাঁহ কুকুৰা আঠ থকা মানুহবিলাকক দি পঠিয়াই শিকাই প্ৰশিক্ষণ দিয়ে সেইবোৰ লওঁগৈ আমি এতিয়া ৰোগৰ প্ৰতিষেধক দিবলৈ হ'লে মানে তিনিবিধৰে দিয়ে ৰাণী খেদক বুলি কয় বা জ্বৰ চকু মূৰ ফুলা আকৌ চকু হেৰি চকুবোৰ কণা হয় আজিনা হোৱা নিচিনা হয় এনেকুৱাবোৰ ভেকচিন দিয়ে দিলে মানে কুকুৰাবোৰ হেৰি কি কয় দৰৱবোৰ নামবোৰ বৰ বিশেষ নেজানো এই প্ৰতিষেধক দিয়ে খালি দিয়া হয় এই তেতিয়া হাঁহ কুকুৰা একেখিনি দৰৱেই কামত আহে আৰু এটা আছে মইতো সেইটো ব্যৱহাৰ কৰিবলৈ কওঁৱেই মানুহক এশ টকা পঞ্চাছ টকা নে ষাঠি টকা লয় সেইটো দানাৰ লগত মিলাই মিলাই দিব লাগে প্ৰতিষেধক তেতিয়া সেই বেমাৰবোৰৰপৰা বাচি থাকে আমাৰ ঘৰুৱাকৈয়ো কিছুমান হেৰি হয় দিয়া হয় স্বাস্থ্য ভালে ৰাখিবৰ কাৰণে ধৰক ভেক্স যিবোৰ প্ৰতিষেধক দিয়া হয় তাৰ উপৰিও আমাৰ ঘৰুৱাও কিছুমান আছে বস্তু সেইবোৰ দিলে মানে সেই ভেকচিনৰে কাম কৰে গাঁৱলীয়া যিবোৰ মেডিচিন দৰৱ সেই সেইবোৰো আমি ব্যৱহাৰ কৰোঁ যেনে এই এই মাছৰপৰা বনোৱা গুড়া শুকতি আমি শুকান মাছত থওঁ সেই সেইবোৰ দানাৰ লগত দি দি দি দিবপৰা যায় দি মেলি এনেকেই ৰাখোঁ আৰু ভেকচিন দিয়াটো আজিকালিৰ দিনত ভেকচিন দিয়টোৱে পক্ষপাতি ভেকচিন দিবই লাগে ভেকচিন নিদিলেনো বস্তু ক'ত হেৰি হ'ব ভেকচিনত সেই বেমাৰবোৰ ভাল হয় তিনিটা ৰোগেই দিয়ে প্ৰতিষেধক এই দিয়া হয় এনেকৈ আৰু মইতো জগাৰ লগে লগেই হাঁহ কুকুৰা হেৰি ধৰক এতিয়া দিবলগীয়া হ'লে এই এই চাউলত মিলাই পেলাই সেই শুকাত মাছৰ গুড়া দিওঁ এনেকুৱাকৈ এতিয়া এনেইতো জগাৰ লগে লগেই এবাৰ ভেকচিন পৰে

মই

ভেকচিন দিয়াৰ সময়ত ধৰক কুকুৰা হাঁহবোৰ কেইদিনমান বান্ধি থ'বলগীয়া হয় আৰু দানা পাতিবোৰ ভালকৈ খোৱাবলগীয়া হয় জগাৰপৰা মানে ধৰক বুঢ়ীলৈকে ভেকচিন দিবই লাগে প্ৰতিষেধক নিদিলে মানে কেনেকৈ জীয়াই থাকিব প্ৰতিষেধক দিলেহে বেমাৰ নহয় এটেক নহয় সেইটোকে হেৰি কৰোঁ আৰু লগত কুকুৰা কিছুমান বেমাৰী হয় বেমাৰ জুপুকা মৰা নিচিনা হয় হেৰি হয় সেই ভেকচিন চেকচিন দি দিলে আকৌ ভাল হয় তেনেকুৱা ভিতৰতে হয় প্ৰতিষেধক বেজী দিয়া তিনি বছৰত তিনিবাৰকৈ দিয়া হয় ধৰক এই ছমাহ চাৰি মাহৰ মূৰে মূৰেও দিয়ে কিছুমানে ছমাহৰ মূৰতো দিয়ে তিনিমাহৰ মূৰতো দিয়ে